অ বাইদেউ মই এই সৃষ্টিৰ মাকে কৈছিলোঁ

দহ দিন মানৰ কাৰণে আৰু ভাবিছোঁ

অ

এতিয়াতো পৰীক্ষাও আহি থকা নাই ন' ওচৰত সেইটো কাৰণে মানে অলপমান মিলাব নোৱাৰি

অ ঠিক আছে ঠিক আছে মই তাইৰ হাতত পঠাই দিম অ ঠিক আছে বাইদেউ